সাধাৰণতে বাগিচা বুলি কোৱাত মই ফুলৰ বাগিচা আৰু তেনেধৰণৰ শাক পাচলিৰ বাগিচাও মই ৰাখিছোঁ আৰু সেইসমূহত মই কাম কৰি ভাল পাওঁ প্ৰথমতে আমি মাটিডোখৰ যিমান পাৰোঁ কুৰি কৰি চহাওঁ তাৰপাছত আমি ৰাসায়নিক বিশেষ সাৰ প্ৰয়োগ নকৰোঁ জৈৱিক যেনেকৈ গোবৰ কেঁচা জ্বলা চাই ফুটচাই আমি এইবোৰ ব্যৱহাৰ কৰোঁ আৰু ভালকৈ মি মিশ্ৰণ কৰাৰ পাছত আমি প্ৰতিটোকে এটা খণ্ড খণ্ড হিচাপে ভাগ কৰোঁ তাৰপাছত আমি এডোখৰ অতি সৰুকৈ জেগা আমি পুলি মানে গুটি পচাবৰ কাৰণে গুটিৰপৰা পুলি ওলাব সেই পুলি পচাবৰ কাৰণে আমি আগতীয়াকৈ ব্যৱস্থা কৰি লওঁ তাৰপাছত যেতিয়া গুটিৰপৰা পুলি ওলাব সেই পুলিখিনি আমি ভাগ কৰি থোৱা আমি খণ্ডবোৰত যিখিনি গুড়ি কৰি থৈছিলোঁ আমি চহাই পিনি সেই খণ্ডবোৰত আমি এটা এটাকৈ ৰুই দিওঁ আৰু সময়মতে সাৰ পানী জাবৰ দিওঁ কোৰ তাত ব্যৱহাৰ হয় কটাৰী ব্যৱহাৰ কেঁচি ব্যৱহাৰ হয় কৰণি ব্যৱহাৰ হয় এইবোৰ বহুত সকলো ধৰণৰ হাল বোৱা নাঙলৰপৰা আদি কৰি সকলো বস্তু ব্যৱহাৰ কৰা হয় আমি তেনেকৈ ফুলৰ খেতি শাক পাচলিৰ বাগিচা আমি সেইবোৰ সকলোবোৰ কৰোঁ